আপোনাৰ জীৱনৰ বিষয়ে কওক মোৰ ঘৰ বকো পাখাৰ পাৰাত মই সৰুতে ঘৰত ভাই ভনী ময়ে ৰাখিছিলোঁ মা দেউতাই এই কাম কৰিব গৈছিল খেতিৰ কাম কৰিব তাৰপিছত মই ভাই ভন্টি ভাই ভন্টিক ৰাখিছিলোঁ ৰাখি ঘৰতে ভাত বনাই খুৱাইছিলোঁ তাৰে পিছত এনেকৈ থাকি থাকি মই ডাঙৰ হ'লোঁ হোৱাৰ পিছত মোক মা দেউতাই বিয়া দিলে বিয়া দিয়াৰ পিছত মই ঘৰৰ এই বিয়া হৈ আহিলোঁ তাৰে পিছত মই এতিয়া ল'ৰা ছোৱালী হ'ল তাৰ পিছত হেৰি ছোৱালীটো এতিয়া পঢ়ি আছে মোৰ হেৰি দুটা ছোৱালী পঢ়ি আছে কিন্তু এতিয়া আৰু হেৰিয়ে মানুহজনে কাম কৰে কাম কৰি আনি আমাক খুৱই আছে এনেকৈ কিবা কৰি ঘৰখন চলি আছোঁ আৰু ঘৰখন চলি আছোঁ চলি ল'ৰা ছোৱালী স্কুলত যায় কিবাকে মানে টানি টান কৰি মানে খাই আছোঁ আমাৰ সিমান অৱস্থা পাতি ভাল নহয় নোহোৱা কাৰণে মই টানি মানি চলি আছোঁ আৰু ল'ৰা ছোৱালী দুটা স্কুলত যায় স্কুল যায় মানুহজনে হাজিৰা কৰলে খাবা পাওঁ নহ'লে খাবা নেপাওঁ নহ'লে তাৰমানে আমি অলপ লঘোনে থাকিব লাগে তাৰপিছত আৰু মানুহটোই কামত গেলেহে খাবা পাওঁ কামত নেগেলে খাবা নেপাওঁ এতিয়া কিবা কষ্ট হৈছে ল'ৰা ছোৱালী দুটা পঢ়াবা পঢ়ি আছে স্কুলত যায় বিৰাট দিগদাৰ হয় আৰু চলবা কিবাকৈ আৰু চলছোঁ আৰ ঘৰখন চলি আছে টানি মানি